অঁ এই অঁ এই হেৰি আকৌ পাৰুল চোণোৱাল ন তোমালোকৰ তাত এই খেতি কৰা নহয় অঁ খেতি কৰা মানে মোৰ মাটিখিনিও তাত আছিলে যে সেইকাৰণে মই সদায় ভাবি থকা হয় যে এইবাৰ নিজে কৰিম বুলি ভাবিছোঁ আকৌ অঁ তাত গৈ আৰু কি কি লাগিব জানো সঁজুলি কিবা নিব লাগিবনে তাতে তোমাৰ যোগাৰ আছেনে উম অঁ অঁ

অঁ অঁ হয়নি অঁ অঁ অঁ অঁ আপোনালোকে ব্যৱস্থা কৰি দিব আৰু খেতিটো কৰিবলৈ তেনেকৈ কৰিবই লাগিব এইবাৰ তেতিয়াহ'লে দিয়ে যোগাযোগটো কৰি থব মই গৈ এইবাৰ নিজেই কৰিব লাগিব ধান খেতি অঁ চব ব্যৱস্থা কৰি থব আৰু তেতিয়াহ'লে উম অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপোনালোকে তাত যেনেকৈ কৰে আপোনালোকে যেনেকৈ কৰে আৰু মইও তেনেকৈ কৰিমগৈ খেতিটো এইবাৰ ভালকৈ কৰিম বুলি অঁ অঁ অঁ ভাবিছোঁ ঠিক আছে তেতিয়াহ'লে অঁ ঠিক আছে ঠিক আছে